মাছ ধৰাৰ বিষয়ে কিছুমান সচৰাচৰ কাল্পনিক কাহিনীভাগ হ'ল ধাৰণা বিষয়ে ময়ো নুশুনা নহয় আপোনাৰ এতিয়া কিছুমান মানুহে কয় দুপৰীয়া সময়ত কোনো মানুহে মাছ ধৰিব যাব নেপায় কাৰণ তেওঁলোকে কয় যদি দুপৰীয়া সময়ত মাছ ধৰিবলৈ যাওঁ তেতিয়া কিহবাই পায় মানে পুখুৰী ছাইডত বা মা যদি ক'ৰবাৰ জংঘলৰ মাজত পুখুতী থকা বা ক'ৰবাত বাগানৰ মাজত যদি পুখুৰী থাকে বা বিল থাকে বা নদী থাকে তেনেকুৱা জেগাত যদি বোলে যায় কিবা পায় বুলি কয় সেইটো মই আপোনাৰ অস্বীকাৰ কৰোঁ কাৰণ তেনেকৈ মই আজিলৈকে গৈ পোৱা নাই আৰু মই তেনেকৈ কাৰোবাক কিবাই ধৰা বা কাৰোবাৰ কিবা ক্ষতি হোৱা মই আজিলৈকে শুনা নাই আৰু আপোনাৰ বুঢ়ালোকে কয় কিছুমানে যে যেতিয়া কোনোবাই বৰশী বাবলৈ যায় বৰশীডালৰ ওপৰেদি যদি কোনোবাই এবাৰ পাৰ হৈ যায় তেতিয়াহ'লে বৰশীত দিয়া টোপটোত তিনিবাৰ থুৱাই কিনে বোলে মাছ বৰশীত টোপটো দিব লাগে পুখুৰীত বা নদীত বা বিলত আপুনি য'তেই দিয়ে যদি তেনেকৈ নিদিয়ে তেতিয়াহ'লে কয় বোলে আপোনাৰ মাছটো মাছে নুখুটে বুলি কয় আকৌ বৰশীৰ ওপৰত আৰু এটা কথাও আছে আকৌ কিছুমানে এই ধৰণৰ গোচৰ লগায় যে যদি কোনোবা সৰু শিশু বা কিশোৰী হতুৱাই যদি বৰশীডালৰ পৰা তিনিবাৰ পাৰ কৰায় একে একেফালেদি তিনিবাৰ পাৰ কৰোৱাই কেনে বৰশীত টোপ লগাই কিনে মাছে দিয়ে তেতিয়া ডাঙৰ মাছে খুটে বুলি কয় মই সেয়াও আপোনাৰ অস্বীকাৰ কৰোঁ কাৰণ মই নিজে আপোনাৰ বৰশী ওপৰেদি এবাৰ পাৰ হৈ ধুনীয়া ডাঙৰ মাছ পাইছোঁ আৰু আপোনাৰ কোনো শিশু বা কিশোৰীয়ে বৰশীত পাৰ নোহোৱাকৈও মোৰ বৰশীত মাছে খুটিছে আৰু এটা গোচৰ মই শুনিছোঁ আপোনাৰ কোনোবা বিলত বা নদীত কিছুমান মানুহে কাৰোবাৰ নাম লৈ যাব লাগে যদি তেওঁৰ নাম লৈ কেনে তেওঁ যদি সেই পুখুৰীত মাছ ধৰিবলৈ নাম নোলোৱাকৈ যদি তেওঁ সেই পুখুৰীত মাছ পুখুৰীত বিলত বা নদীত যদি মাছ ধৰিবলৈ নামে তেতিয়া তেওঁ লগত কিবা অঘটন হয় হয় কিছুমানে কয় যে তেওঁ মৃত্যু হ'ব পাৰে বা তেওঁ ভৰিতো কিবা হ'ব পাৰে বা হাততো কিবা হ'ব পাৰে বা তেওঁ যি মাছ ধৰিব সেই মাছ ৰাতি ভোজন কৰোঁতেও তেওঁ কিবা হ'ব পাৰে বুলি কয় কিন্তু মই আজিলৈকে তেনেকৈ দেখা নাই বা শুনাও নাই সেইকাৰণে মই এই গোচৰবোৰ বা কাল্পনিক কাহিনীবোৰক মই মানি ল'বলৈ অকণ কঠিন পাইছোঁ বছ ইমানে